অ' আপুনি কেচৱ চুতীয়া হয়নে অ' আপোনাৰ দোকানত ফল মূল পাইনে বাৰু অ' মই এ প্ৰসাদত দিবলৈ ফল মূল কেইটামান প্ৰয়োজন হৈছিলে আপেলৰ কে জি কেনেকৈ বাৰু অ' তাৰ পিছত আৰু কল অ' তাৰ পিছতে নাৰিকল লাগিব অ' আপুনি সেই মোৰ ল'ৰাটোক পঠিয়াই দিম দি পঠাব মই আৰু পইচাতো ক'ব মই গুগল পে' কৰি দিম হ'ব